হেল্ল' কওকচোন

মই এই ঘৰতে আছো অঁ কওকচোন বাৰু

অঁ আহিব আকৌ ভাল কথা

অঁ আহিব আমাৰ শিৱসাগত আছে শিৱসাগৰ পুখুৰী আছে আৰু শিৱদৌল আছে চৰাইদেউ এই যি যি চাওঁ কয় তাকে চাব পাৰিব দেখাই দেখাই দিম দেখাই দিম অঁ আহিব আহিব আহিব লগ ক'বলৈ আহিব আমাৰ ইয়াতে থাকি মেলি ল'ব

এই আৰু ইয়াত আমাৰ ইয়াত এই আঠখেলত চাব পাৰিব আঠখেলত এই কমলাবাৰীও চাব পাৰিব আৰু চাব পাৰিব এইবোৰ নতুনকৈ বনাই আছে ধুনীয়াকৈ সেইবোৰ চব চাব পাৰিব ৰং ৰংঘৰ কাৰেংঘৰ চাই আকৌ এইফালে নাজিয়া হৈ গেলেকীলৈ গুচি আহিব গেলেকী হৈ এইফালে কমলাবাৰী চাব পাৰিব আৰু এইবোৰ চাই মেলি যাব পাৰিব আৰু চব অঁ হয় থাকি ল'ব থাকি ল'ব থাকিব পাৰিব অঁ আমাৰ ইয়াতে থাকিব পাৰিব অঁ অঁ আমাৰ ইয়াতে থাকিব পাৰিব

চাহ তাহ খালোঁ দেই ভাত বনাই আছো বনাইছোঁ বাকী চবেই আছে ঘৰত এই ছোৱালজনী ছোৱালজনী এতিয়া হেৰি পাৰ্টি খাবলৈ গ'ল অহাই নাই নাই অহা ল'ৰাটো দোকান গ'ল মই যাব লাগিব এই এক জানুৱাৰী হ'লে যাম বুলি ভাবিছোঁ এক জানুৱাৰীত মই এই হেৰি ডিব্ৰুগড়ৰফালে যাম বুলি ভাবিছোঁ অঁ আছে আছে মই যাম আমাৰ মানুজন যাব আৰু বেলেগ পৰিয়ালৰ বোৱাৰী চোৱাৰী এইবিলাক যাব আৰু কোনোবা কোনোবি পইচা পইচা পাতি লাগে নহয় বহুত ফুৰা চকা কৰিবলৈ অঁ

আৰু বাকী আৰু বাকী কিবা আছে নেকি কওকচোন

কৈ যাওক আৰু কিবাকিবি কথা কৈ যাওক

আৰু কিবা পাহাৰ চাহাৰ চাব লাগিব আকৌ পাহাৰো দেখাম চাব পাৰিব ওচৰতে পাহাৰ আছে নগা পাহাৰ কয়লা খনি কয়লাখনি আছে নহয় আমাৰ ইয়াত কয়লা খনিও চাব পাৰিব সেইও এটা কথা ধান কাটিলে শেষ কৰিলে অঁ মাৰি মেলি আজৰিনে অঁ আমাৰ ধান মাৰিবলৈ আছেই কাটি মেলি আজৰি হৈছোঁ

অঁ আৰু বিহু জা জলপান কিবাকিবি যা যোগাৰ কৰা হৈছে নাই আমাৰ আমাৰো কৰা নাই কৰিম আৰু লাহে ধীৰে ধান চান মাৰি মেলি আজৰি হৈ লওঁ তাৰ পিছত এই জা জলপানৰ যা যোগাৰ কৰিম আৰু পিঠা পনা খুন্দা মেলা এইবোৰ কাম আছেই বহুত কাম আছে আকৌ আমাৰ এই এই ৰূপালী জয়ন্তী পাতিবলৈ লৈছে নহয় আমাৰ গাঁৱত অঁ ৰূপালী জয়ন্তী পাতিব লৈছে গায়ক আহিব আৰু এইবোৰ মানে বহুত হেৰি কি কয় হেৰিবিলাক আহিব আৰু মানুহ চুঙা চাউল দিব মাংস গাহৰি মাংস পুৰিব নহ'লে হেৰি কৰিবা আকৌ নহ'লে একেবাৰে বিহু চহু খাই দুদিনমান থাকি মেলি আজৰি হৈ যাব আৰু চব খাই মেলি অঁ আহিবা আকৌ ল'ৰা ছোৱালী জেমেলা ল'ৰা ছোৱালী ঝামেলা থাকিবই তাৰ মাজতো ফুৰা চকাখিনি কৰিবই লাগিব ঘৰৰ কাম কাহানী শেষ খব আৰু কৰিয়ে যাব লাগিব অঁ অঁ অঁ অঁঁ অঁ আহিব আমাৰ ইফালেও আমি যাম বুলি ভাবিছোঁ আৰু কেতিয়া পাৰোঁ এক জানুৱাৰী দিনাই যাম বুলি ভাবিছোঁ

অঁ ম'হৰ যুঁজও হয় নেকি অঁ মই মই আগতে আমি তেনেকৈ সেই সময়ত যোৱা নাই বাৰু কিন্তু এনেই দেখিছোঁ আৰু গৈছোঁ গৈ মেলি চব সেইবোৰ সোমাই মেলি আহিছোঁ কিন্তু আমি ব'হাগত যাব পৰা নাই এবাৰো যাম বুলি ভাবিলেও যাব সময়ে নিমিলে অঁ অঁ হয় হয়

এই এতিয়া হাজবেণ্ডজনে কিবা কৰে নেকি অঁ আমাৰো একেই মনেে ল'ৰা ছোৱালীজনী কিমান পঢ়ি আছে অঁ অঁ হায় ছেকেণ্ডেৰী পঢ়িছে কোন কলেজত পঢিছে গোলাঘাট গোলাঘাট কলেজত